হেৰি বৰুৱা এই শইকীয়া এলেক্টনছ টনছৰ পৰা এই হোম থিয়েটাৰ এটা আনিছিলোঁ তাৰ কিন্তু চাউণ্ডটো বৰ বঢ়িয়া লাগে দেই বস্তুটো বৰ বেয়া নহয় এই কিনিলে তুমি কিনিম বুলি ভাবিছা যদি শইকীয়া তাৰপৰাই কিনিবা একদম চাউণ্ড বৰ ধুনীয়া চাউণ্ডটো ভাল গোটেই গোমগোমাই থাকে গতিকে শইকীয়া ইলেকট্ৰনিকছৰ পৰাই কিনা যদি তাৰপৰাই কিনিবা আৰু মানুহজনো ভাল মোৰ লগত ভাল চিনাকি যদি কিনিম বুলি ভাবিছা ওলাবা দেই